ভৱেশ গোহাঁই হয়নে বাৰু হেল্ল' অঁ অঁ পৰা কৈছোঁ মাজুলীৰ বিষয়ে অকণমান জানিব বিচাৰিছোঁ অঁ ৰিছাৰ্চ কৰিব বিচাৰিছোঁ তাৰমানে তাত নো পৰিৱেশ কেনেকুৱা কি কি আছে

অঁ বাৰু আপোনাক লগ কৰিম মই

মই গোটেইখিনি হেৰি কৰিম চোৱা চিতা কৰিম তাৰ বিষয়ে জানিবলৈও বিশেষ আৰু